এই মই কি কৰিবি ঘৰৰ ভিতৰতে আৰু কেতিয়াকৈ আছে

যাবি নে কি চাবলৈ অঁ অঁ

নাই নাই যাব পৰা হ'ব যাব পৰা হ'ব নাই নাই যাম যাম যাম এনেই চিংগাৰ কাক মাতিছে বা

এই ধুনীয়া ধুনীয়া মজা যাব লাগিব মই মই গ্ৰুপত এতিয়া মেচেজ এটা কৰি দিছোঁ চবেই আহি যাব

অঁ পাৰি পাৰি পাৰি হ'ব দে অঁ